গ্ৰাম্য কৃষিত শ্ৰমিকসকলে বিচাৰি পোৱা আৰু ধৰি ৰখাৰ কিছুমান সমস্যা হৈছে যেনেধৰণে আজিকালি এতিয়া চৰকাৰে বহুতো আঁচনি দিছে কৃষকসকলৰ কাৰণে আঁচনি দিছে শ্ৰমিকসকলৰ কাৰণে বহুতো আঁচনি দিছে সেই আঁচনিবিলাকৰ পিছে পিছে তেওঁলোক দৌৰি ফুৰোঁতে আমাৰ শ্ৰমিকসকলক ধৰিব বিচাৰি পোৱাটো আমাৰ কাৰণে সমস্যা হৈ পৰিছে সেই সেই আঁচনিবিলাকৰ কাৰণে তেওঁলোকে যেনেধৰণে জব কাৰ্ডৰ আঁচনি বা চৰকাৰী বিনামূলীয়া চাউল তেওঁলোকে সেইটো বিনামূলীয়া চাউলটো তেওঁলোকে বিনামূলীয়াকৈ পায় বাবে তেওঁলোকে চ কিছুমান কাম কৰিবলৈ এলাহ কৰে যাৰ কাৰণে আমি হ'লেও শ্ৰমিকসকলক বিচাৰি আমাৰ নিজৰ দৰ কিছুমান কামৰ কৃষি কামৰ ক্ষেত্ৰত তেওঁলোকক বিচাৰিলে তেওঁলোক আহিবলৈ এলাহ কৰে কাৰণ তেওঁলোকক চৰকাৰে সকলোধৰণৰ সুবিধাবোৰ দি দিছে ল'ৰা ছোৱালীক পঢ়ুৱাৰ ক্ষেত্ৰতো কিছুমান বিনামূলীয়াকৈ পঢ়ুৱাবলৈ পাইছে আৰু বিনামূলীয়াকৈ খাবলৈ পোৱা নিচিনাকৈ পাইছে সেইকাৰণে তেওঁলোকে আজিকালি কাম কৰিবলৈ অকণমান এলাহ কৰা হ'ল যাৰ কাৰণে আমি আজিকালি গ্ৰাম্য কৃষিত নিপুন শ্ৰমিক এজন বিচাৰি পোৱাটো আমাৰ কাৰণে কঠিন হৈ পৰিছে আৰু আজিকালি দিন হাজিৰা কৰা শ্ৰমিকসকলৰ বৰ্তমান হাজিৰা কিমান সেইটো আমি ক'বই নোৱাৰোঁ কাৰণ তেওঁলোকৰ চ সকলো বস্তুৰে আজিকালি মূল্যবৃদ্ধি হৈছে মূল্য বৃদ্ধি হোৱাৰ কাৰণে শ্ৰমিকসকলেও তেওঁলোকৰ নিজৰ হাজিৰাটো তেওঁলোকে বঢ়াই বঢ়াই গৈ থাকে হয় আজি যদি পঞ্চাছ টকা কৈছে কাইলে এশ টকা ক'ব সেইধৰণে তেওঁলোকে নিজৰ হাজিৰাটো বঢ়াই বঢ়াই গৈ থাকে যাৰ কাৰণে আমি তেওঁলোকৰ হাজিৰাটো আমি নিৰ্ধাৰণ কৰাটো আমাৰ কাৰণেও সমস্যা হৈ পৰিছে